হেল্ল' অঁ অন্নপূৰ্ণা ট্ৰেভেল এজেঞ্চি অঁ হয় হয় মই দীপ শৰ্মাই কৈছিলোঁ হয় মোৰ অহা সপ্তাহত অহা সপ্তাহত মানে মাৰ্চৰ এক তাৰিখে মানে গাড়ী এখন লাগিছিলে আমাৰ পাঁচজন মেম্বাৰ হয় আমি যোৰহাট যোৱাৰ কথা আছে হয় অঁ মানে ভাল গাড়ী এখন আৰু যোনটো আৰাম হয় গোটেইখিনি ভালকৈ যাব পাৰে আৰু গম পাইছে যিহেতু ফুৰিব যাম ন ভালকৈ যাম আৰু বস্তু বাহানিও লাগিব আমাৰ লগত আৰু বয়সস্থ মানুহ আছে বেমাৰী মানুহ আছে ভালকৈ আৰাম মানে এখন ভাল আৰু হয় হয় নহয় আমি থাকিম এসপ্তাহমান থাকিম হয় আমি তাৰপৰা যোৰহাটত থাকি আমি গোলাঘাটলৈ যোৱা কথা আছে ঠিক আছে আমি নেঘেৰীটিঙো যাম গৰখীয়া দ'ল আমি গৰখীয়া দ'ললৈকে যাম আমাৰ বৌ ঘৰ থাকে তহ বৌ ঘৰ আছে ইয়াতে তহ আমি তাতে থাকিম তাৰপিছত গাড়ীখন কিন্তু আমাৰ অঁ হয় হয় ভাল গাড়ী এখন দিব দেই ড্ৰাইভাৰজন ভাল নহয় ড্ৰিংকছ ছ্ৰিংকছটো নকৰে অঁ ড্ৰিংকছ ছ্ৰিংকছ নকৰা এখন ভালকৈ যাব লাগিব ন হয় হয় এসপ্তাহৰ কাৰণে হয় মাজতে ক'ৰবাত মানে আমি এনেই শিৱসাগৰতো সোমাই যাব পাৰোঁ আৰু ক'ৰবাত ধৰক ৰংঘৰ চালোঁ সেই চালোঁ এনেকেই আৰু লাহে লাহে গৈ থাকিলোঁ হয় অঁ হয় অঁ অঁ অঁ এখন ভাল গাড়ী অঁ হ'ব সেইখন অঁ ঠিক আছে মানে আৰামত যাব পৰা আৰু বস্তু বাহানি নিম ন আমি হয় ক'ত অঁ আমি যোৰহাটৰ বালিগাঁও যাম গৰখীয়া দ'লৰ ওচৰত বালিগাঁও যোৰহাটৰ বাইপাছটো আছে নহয় বাইপাছটো গৈ যোনটো আমাৰ মালৌ আলি আছে মালৌ আলি বাইপাছৰ ভিতৰেদি সোমাই যাব লাগিব ঠিক আছে সোমাই গৈ গৰখীয়া দ'লত যোনটো গে'ট আছে সেইফালেদি গৈ গৰখীয়া দ'ল পোৱা আগত এটা গলি আছে সেই গলিটোদি সোমাই গ'লেই মানে আমাৰ বৌহঁতৰ ঘৰ পায় ঠিক আছে তহ তাতে সেইটো কেঁচা গলি হয় হয় তাতে থাকিব গাড়ীখন একো টেনশ্যনেই ড্ৰাইভাৰো ভালকৈ থাকিব তাৰপিছত হয় তাৰপিছত আমি তাতে সেনেকৈ থাকি তাতে সেইখিনি প্লেন হ'ব আৰু এসপ্তাহৰ কাৰণে লাগে গাড়ীখন আমাক হয় অঁ হয় অঁ ক'ৰপৰা নিব ক'ৰপৰা আমি মানকটা টেপৰ পৰা অঁ মানকটা টেপৰ গাঁৱত আমাৰ যোনটো আপুনি দেখিছে চাগে গাহৰি কটা তিনিআলিটো হয় হয় অঁ অঁ টি ভি চেণ্টাৰ যোনটো আছে গাহৰি কটা তিনিআলিটোৰ গলি দি সোমাই আহিব লাগিব সোমাই আহি আপোনাৰ টাৰ্ণিং এটা আছে টাৰ্ণিঙটো পাবগৈ নালাগে তাতে আপোনাৰ দক্ষিণ ডিব্ৰুগড় মই নামঘৰ এটা আছে এইবাৰ ৰূপালী জয়ন্তী হৈয়ো গৈছে আপোনাৰ বহুত ডাঙৰকৈ হৈছিলে অঁ হয় হয় তাৰ আগতে অঁ হয় মিনু মিনু বাইদেউ অঁ হয় হয় হয় অঁ চোনোৱাল ডক্টৰ হয় হয় তেখেতৰ ঘৰৰ আগত জাতীয় বিদ্যালয়খন দেখিছে হয় জাতীয় বিদ্যালয় ফ্ৰণ্টতে গলি আছে সেই গলি দি ছাইডত পথাৰ এতিয়া ৱাল দিছে সেইদি সোমাই আহিব লাগিব হয় আহি আমাৰ বেগ চেগ ধেৰ থাকিব ন গাড়ীখনৰ ভিতৰত সোমাবই লাগিব আমি এনেকৈ যাব নোৱাৰো এইখিনি আমি এনেকৈ বস্তু বাহানি ডাঙি ডাঙি যাব নোৱাৰোঁ তাতে আমি ভৰাই আপুনি আমাক লৈ যাব অঁ যোনজন ড্ৰাইভাৰ আহিব তেখেতে অঁ অঁ আপুনিটো অফিচত বহি আছে হয় অঁ অঁ আমি এতিয়া এতিয়া ভাড়াটো কেনেকৈ ল'ব হয় কি বিশ হাজাৰ বিশ হাজাৰ টকা কেনেকৈ হ'ব চাওক বিশ হাজাৰ টকা কেতিয়াও দিব নোৱাৰোঁ এসপ্তাহ নহয় চাওক বিশ হাজাৰ টকা আমি দিব নোৱাৰোঁ ইমান সেই কাৰণে গাড়ীখন নাথাকিব যাওঁতে চাৰি হেজাৰ অঁ বাকীখিনি এই বিশ হেজাৰ বেছি হৈছে পোন্ধৰ হাজাৰ লওক

নহয় নহয় নহয় চাওক এসপ্তাহৰ কাৰণে এসপ্তাহ কাৰণে কৈছো হ'লেও গাড়ীখনটো চলি নাথাকে অনবৰত তাতে থাকিব তাতে ড্ৰাইভাৰটো হ'ব নহয় খোৱা বোৱা নাই গাড়ীখনৰ ভাড়া বিশ হেজাৰ বেছি হৈছে

নাই নাই পোন্ধৰ হাজাৰেই দিম বিশ হাজাৰ দিব নোৱাৰিম মানে গম পাইছে নাই হ'ব যাওঁতে বাৰু চাৰি হাজাৰ পৰে হয় গম পাইছোঁ ডাঙৰ গাড়ী আহল বহল হয় নাই নাই নাই ঠিক আছে ঠিক আছে আমি এসপ্তাহ এসপ্তাহে এসপ্তাহ ঠিক আছে আমি চাই ল'ম বাৰু কিন্তু আমি পোন্ধৰ হাজাৰ ওপৰত দিব নোৱাৰোঁ হয় এ তেলৰ দাম আছে সেইবোৰ দাম আছে ড্ৰাইভাৰকো দিব লাগিব হ'লেও আমি বিশ হেজাৰ টকা অসম্ভৱ আমি দিব নোৱাৰোঁ বিশ হেজাৰ টকা গম পাইছে বেছি হৈছে বিশ হেজাৰটো পোন্ধৰ হাজাৰ টকা আমি দিব পাৰিম ঠিক আছে আমি সম দিন কেইটামান কমাই দি চাওঁ বাৰু আমি হয় হয় পইচাটো পিছত হ'ব পইচাটো পিছত এডভান্স দিব লাগিব এডভান্স আমি চাম বাৰু এডভান্স কিমান কিমান প্ৰথমে মই পাঁচ হাজাৰ টকা এডভান্স দিম আপোনালোকক ঠিক আছে তাৰপিছত চাম বাকীখিনি হয় ঠিক আছে হ'ব অঁ অঁ এক তাৰিখে হয় এক তাৰিখে মানকটা টেপৰ গাঁও দক্ষিণ ডিব্ৰুগড় যোনটো নামঘৰ আছে নামঘৰ আগত আপোনালোক আহিব লাগিব অঁ অঁ সময়ত আহি যাব দেই আমি ৰাতিপুৱাই ওলাম আঠটা বজাত অঁ নহ'লে অলপ দেৰি হ'ব আঠটা বজাতে আমি ওলাম তহ অলপ ইফাল সিফাল নকৰিব ঠিক আছে আমি গৈ পাবও লাগিব যিহেতু দিন পোহৰ দিনে দুপৰতে তাৰপৰা গৈ পাব লাগিব ন ৰাতি ঠাণ্ডা পৰিব হয় হয় হয় ঠিক আছে ঠিক আছে মই আপুনি কিউ আৰ ক'ড পঠাই দিব মই আপোনালোকক ছেণ্ড কৰি দিম অঁ আপুনি সেইদিনা আহি যাব কিন্তু দেই অঁ অঁ ঠিক আছে ঠিক আছে অঁ হ'ব থ্যেংক ইউ